ভাৰতৰ প্ৰধান চৰকাৰী ভাষা হৈছে ইংৰাজী আৰু হিন্দী সাধাৰণতে চৰকাৰী কামকাজৰ ক্ষেত্ৰত ইংৰাজী ভাষাই প্ৰচলন হোৱা দেখিবলৈ পোৱা যায় কিন্তু হিন্দী ভাষাৰ ক'ৰ্ট কাছাৰীত বা কিবা ক্ষেত্ৰত হিন্দী ভাষাৰো তেওঁলোকে প্ৰয়োগ কৰে ইচ দেশত ইচ সচৰাচৰ কথিত ভাষা বুলি ক'লে বিভিন্ন ভাষা ভাষী লোকে ভাৰতত বাস কৰে আৰু তেওঁলোকৰ বিভিন্ন জাতি জনগোষ্ঠী তেওঁলোকৰ আছে আৰু তেওঁলোকৰ প্ৰত্যেকৰে নিজা নিজা কিছুমান ভাষা আছে আৰু তেওঁলোকে সেই ভাষাত কথা পাতে বিশেষকৈ মাৰাঠী গুজৰাটী ভোজপুৰি বাংলা পাঞ্জাৱী তেওঁলোকৰ প্ৰত্যেকৰ নিজৰ নিজৰ নিজৰ ভাষা আছে আৰু অসমৰ ক্ষেত্ৰতো অসমৰ মাতৃভাষাৰ ক্ষেত্ৰত অসমীয়া যদিও বিভিন্ন বড়ো কছাৰী মিচিং তিৱা খামতি আদি বিভিন্ন ভাষা ভাষী লোকে ইয়াত বাস কৰে আৰু তেওঁলোকৰ নিজৰ নিজৰ ভাষা প্ৰয়োগ কৰা দেখিবলৈ পোৱা যায় আনহাতে এয়া কিন্তু সংযোগী ভাষাৰ ক্ষেত্ৰতো মাতৃভাষাহে ব্য়ৱহাৰ ব্যৱহাৰ কৰে আৰু বিশেষকৈ নৰ্থ ইষ্টত বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰে আৰু তেওঁলোকৰ প্ৰত্যেকৰে নিজা নিজা ভাষা আছে কিন্তু বিশেষকৈ অৰুণাচলত কেইবাটাও জাতি জনগোষ্ঠী আছে আৰু কিন্তু তেওঁলোকৰ যেতিয়া সংযোগী ভাষাৰ ক্ষেত্ৰত হিন্দী ভাষাটোৱেই ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় ত্ৰিপুৰাতো ত্ৰিপুৰী তেনেকুৱা ধৰণৰ ভাষা প্ৰচলন দেখিবলৈ দেখিবলৈ পোৱা যায় নাগালেণ্ডত আংগামী নাগা কুকি নাগা এনেধৰণৰ কিছুমান ভাষা দেখিবলৈ পোৱা যায় ভাষাৰ বৈচিত্ৰ ভাৰতৰ ভাষা বৈচিত্ৰৰ ক্ষেত্ৰত বিভিন্ন ভাষা ভাষী লোকে বসবাস কৰাৰ ফলত ভাষাৰ ক্ষেত্ৰত বৈচিত্ৰ দেখিবলৈ পোৱা যায় যদিও হিন্দী ভাষাকে তেওঁলোকে নিজৰ ভাষা মানে সংযোগী ভাষা হিচাপে ব্যৱহাৰ কৰে প্ৰয়োগ কৰে এতিয়া অসমত বিশেষকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰে পাঞ্জাৱত পাঞ্জাৱী গুজৰাটত গুজৰাটী ভাষা কিন্তু এতিয়া আমি বেলেগ এখন ৰাজ্যলৈ যাওঁ তেতিয়া নিশ্চয় সেই অসমীয়া ভাষা পৰিৱৰ্তে হিন্দী ভাষা বা ইংৰাজী ভাষাৰ ব্যৱহাৰ কৰিবলগীয়া হয়